কৃষি মানে খেতি বাতিৰ কথা কোৱা হৈছে আজিকালি যিমান পঢ়িলেও শুনিলেও চাকৰি সকলোৱে নহয়গৈ বা কিছুমানৰ কপালতো নাথাকে যিমান পঢ়িব পাৰিলেও চাকৰি নহয় সেই তাত হতাশগ্ৰস্ত নহয় খেতি বাতি কৰিও আমি জীৱন নিৰ্বাহ কৰিব পাৰোঁ বা পশু পুহি বা ছাগলী গৰু হাঁহ কুকুৰা এইবিলাকো পুহি জীৱন নিৰ্বাহ কৰিব পাৰি অকল চাকৰি চাকৰি বুলি ঘূৰি ফুৰিলেতো নহ'ব খেতি বা আমাৰ গাঁৱৰ যিমানখিনি মানুহ আছে প্ৰায় সকলো মানুহখিনিয়ে খেতি কৰে আৰু খেতিয়ক বুলি যে কিবা এটা ঘৃণণীয় চকুৰে চাব লাগিব তেনে নহয় খেতিয়কসকলকো আমি সদায় সন্মানেই কৰিব লাগিব কাৰণ গাঁৱত যদি খেতিয়কসকলে খেতি নকৰে ধনী মানুহচামে চাকৰি কৰা মানুহচামে ক'ৰ পৰা খাবলৈ পাব খেতিয়কে খেতি কৰি দিলেহে সিহঁতিও খাবলে পায় বাহিৰৰ দেশলৈও আমাৰ ঠাইৰ পৰা খেতি ক আলু পিঁয়াজ এনেকৈ বিভিন্ন ধৰণৰ শাক সৰিয়হ কৰিও কৰা বস্ শস্যবিলাকোতো সিহঁ সেই মানুহবিলাকলৈ গৈছে আমাৰ এইবিলাক জেগাৰ পৰাই সিহঁতিওতো সেইবিলাক কৰিব নাজানে সিহঁতি কৰি কিনিয়ে খাব লাগিব গতিকে খেতিয়ক নহ'লে মানে কা কোনো মানুহেই চলিব নোৱাৰে চাকৰিয়ে যদি চবে কৰিবলৈ হয় খেতিয়ক খেতি ক নকৰিলে মানে আকৌ পইচা হ'লেও খাদ্য বস্তু পাবলৈ নাটনি হ'ব আজিকালি ছাগলী পুহিব লাগে ছাগলী পুহিলেও বহুত ছাগলীতো বহুত দাম হৈছে গৰুও দাম সকলো বস্তুৱে দাম দিনে দিনে বাঢ়ি গৈছে আমাৰ অসমত নিবনুৱা সংখ্য যুৱক যুৱতীসকলে চাকৰি পকৰত দৌৰি নাথাকি এনেকৈয়ে নিজৰ মাটিতে নিজে সংস্থাপন কৰি জীৱন নিৰ্বাহ কৰিবলৈ শিকিব লাগে খেতিয়ক স সকলক সন্মান কৰিব লাগে খেতিয়ক বুলি কোনো অভিমান কৰিব নালাগে লাজ কৰিব নালাগে খেতি কৰি খোৱাটো আমাৰ কৰ্মই বুলি ধৰি কৰি খাব লাগে

পঢ়িও পঢ়া শুন কৰিও চাকৰি পোৱা নাযায় আজিকালি বহুত শিক্ষিত উচ্চ শিক্ষিত নৱপ্ৰজন্ম বৃদ্ধি পাইছে খেতি নকৰিলে খাবলৈ নোৱাৰি খেতি কৰিলেহে খাবলৈ হ'ব বস্তু পাতি দাম যিমান বাঢ়িছে কিবা এটা নকৰিলেতো খাব নোৱাৰি নতু হাঁহ কুকুৰা পালন কৰিব লাগিব নতু গৰু ছাগলী পালন কৰিব লাগিব নতু খেতি কৰিব লাগিব ভালদৰে এনেই খেতি কৰি পেলাই থৈ দিলেও নহ'ব তাত লাগি থাকিব পাৰে সময় দিব পাৰিব লাগিব খেতিডৰাত তেতিয়াহে আমি জীৱনত আমাৰ জীৱনত নিবনুৱা সমস্যা অক অলপ হ'লেও আঁতৰিব বুলি আশা ৰাখিছোঁ উঠি অহা প্ৰজন্ময়ো যেন হাত সাৱটি বহী নাথাকি কিবা এটা নহয় কিবা এটা ব্যৱসায় কৰি চলিবলৈ শিকে